হাঁহ কুকুৰা গঁৰাল মোৰ বেলেগ বেলেগ হাঁহ গঁৰালটো মাটিতে বনোৱা হৈছে হাঁহ মাটিত থাকিয়েই ভাল পায় আনহাতে কুকুৰা গঁৰালটো ভিতৰত চাং বনাই দিয়া হৈছে কাৰণ চাঙত থাকিলে কুকুৰাবোৰ চাফাও হৈ থাকে তাৰ উপৰিও থাকি ভাল পায় সিহঁতে যিটো লেট্ৰিন কৰে এইটো মাটিত পৰি যায় মাটিত পৰি যোৱাৰ পাছত এইখিনি চাফা কৰি সাৰি আনিবলৈও ভাল হয় চাফ চিকুণ কৰিবলৈ সুবিধা হয় আৰু চাঙত থাকিলে কুকুৰাবিলাক বিশেষকৈ বেমাৰ আজাৰ কম হয় গতিকে মোৰ কুকুৰা গঁৰালটো ভিতৰত চাং বনাই দিয়া হৈছে ওখকৈ তাত চাঙৰ ওপৰত নেট লগাই দিয়া হৈছে আৰু কুকুৰাখিনি দিনত কেতিয়াবা বান্ধিবৰ কাৰণে মই নেট লগাই বাহিৰতে গঁৰালত এটাও বনাই দিছোঁ কুকুৰা গঁৰালটো বিশেষকৈ মোৰ ওপৰত টকৌপাতে চাইছোঁ আৰু হাঁহ গঁৰালটোতো টকৌপাতেই দিছোঁ কাৰণ টকৌপাতটোৱে গৰম দিনতো অসুবিধা নহয় কুকুৰা হাঁহ থাকি ভাল পায় গৰমটো কম পৰে টিং লগালে বহুত গৰম হয় টিঙৰ ঘৰত কণী উমনি দিলেও কণীবিলাক বেয়া হয় কিন্তু টকৌপাত লগালে মানে কণীও বেয়া নহয় তাৰ উপৰিও কুকুৰা হাঁহবোৰ থাকি ভাল পায় গৰমত বেমাৰ আজাৰ হৈ মৰাৰ পৰা হাত সাৰিব পাৰি গতিকে মই টকৌপাত লগাই ওপৰৰ চালিখন চাইছোঁ আৰু ছাইডৰ বেৰবিলাক বাঁহৰে দিছোঁ বাঁহৰ দি তলৰ এফুটমান এফুট ডেৰফুটমান মুচি দিওঁ যাতে বাহিৰা সাপ চাপ সোমাব নোৱাৰে গঁৰালৰ ভিতৰত তেনেকৈ মুচি দিছোঁ তাৰ ওপৰডোখৰ মুকলিকৈ ৰাখিছোঁ বতাহটো ইফালৰ পৰা সিফালে অহা যোৱা কৰিব পৰাকৈ বতাহজাক ওলোৱা সোমোৱা হৈ থাকিলে মানে ভিতৰৰ যিটো গোন্ধটো নাইকিয়া হৈ যায় আনহাতে হাঁহ গঁৰালটো হৈছে মাটিতে হাঁহে যিহেতু ওপৰত উঠিব নোৱাৰে উৰি সেইকাৰণে হাঁহ মাটিতে থাকি ভাল পায় মাটিতে থাক থৈছোঁ হাঁহবিলাকে কণীও মাটিতে পাৰে আৰু কিন্তু কুকুৰাবিলাকৰ ওপৰত সঁজা বান্ধি দিয়া হৈছে কণী পাৰিবৰ কাৰণে বহুতখিনি সঁজা এনেকৈ বান্ধি দিছোঁ আৰু মোৰ হাঁহ কুকুৰা গঁৰাল দুইটা মিলাই দীঘল বিছ ফুটতকৈ বেছিয়ে হ'ব বহলটো দহ ফুটমান হ'ব তেনেকৈ বনাইছোঁ আৰু মোৰ বইল ঠিক ব্ৰইলাৰ গঁৰালো মোৰ ভাগৰ সেই টকৌপাতৰে বনাইছোঁ টকৌপাতে ব্ৰইলাৰ গঁৰালটোৰ ওপৰৰ চালিখন লগালে মানে কুকুৰাবিলাকে থাকি আৰাম পায় যিহেতু গৰম ঠাণ্ডাৰ অনুভৱটো নাপায় এতিয়া ঠাণ্ডা দিনতো টকৌপাতৰ ঘৰত থাকিবলৈ ভাল পায় গৰম দিনতো গৰমটো নালাগে টিঙৰ ঘৰ হ'লে বিশেষকৈ ব্ৰইলাৰ থাকিবলে বহুত কষ্ট হয় ফেন দিলেও ওপৰৰ পৰা গৰমৰ ভাৱটো আহে সেইকাৰণে টকৌপাত ব্যৱহাৰ কৰিছোঁ আৰু বইল ঠিক ব্ৰইলাৰ গঁৰালৰ ভিতৰতো মই চাং ব্যৱহাৰ কৰিছোঁ চাং বনাই দিছোঁ চাঙৰ ওপৰত নেট লগাই দিছোঁ নেটৰ ওপৰত ব্ৰইলাৰখিনি থাকে তাকে ওপৰৰ সিহঁতি যিটো লেটিন কৰে সেইটো তলত পৰি যায় তলত ভুচি পাৰি ৰাখিছোঁ আৰু ভুচিবিলাক দুই এদিনৰ ভিতৰতে চাফা কৰি কৰি দিওঁ আকৌ নতুন পাৰোঁ তেনেকৈ তেতিয়া গোন্ধটো নোলায় আৰু চাং ফাৰ্মত ব্ৰইলাৰ পুহিলেও ঠিক তেনেকৈ বেমাৰ আজাৰ খুব কম হয় লেতেৰা হ'বলৈ নাপায় কুকুৰাখিনি খুব চাফা হৈ থাকে গতিকে মই দেখিছোঁ চাং ফাৰ্মত খুব ধুনীয়াকৈ ব্ৰইলাৰখিনি থাকিব পাৰে বহুত পৰিপাটি হৈ থাকে চাফ চিকুণ বেমাৰ আজাৰ নহয় ৱেটটোও বেছি আহে ব্ৰইলাৰ এতিয়া মই ব্ৰইলাৰ চাং ফাৰ্মত নতুনকৈ পুহি অভিজ্ঞতা এটা হৈছে খুব ধুনীয়াকৈ চাফ চিকুণ কৰিবলৈ সুবিধা হয় দানা দিবলৈও সুবিধা হয় ওপৰৰ পৰাই তেনেকৈ আৰু বেৰবিলাকো ঠিক তেনেকৈ মই ব্ৰইলাৰ গঁৰালৰ বেৰবোৰো মই নেটেই লগাইছোঁ চাৰি পিনে নেট দি দিছোঁ এতিয়া ঠাণ্ডা দিনত ব্ৰইলাৰ ফাৰ্মখনত চাৰিও কিনাৰো পাল লগাব লগা হৈছে নহ'লে বাহিৰৰ পৰা ঠাণ্ডা বতাহটো সোমাব কিন্তু গৰম দিনত বাৰু নালাগে সেইখিনি কৰিব ঠাণ্ডা দিনতহে লাগে আৰু ঠাণ্ডা দিনত সৰুতে আমি বিশেষকৈ গঁৰালটো চাঙৰ ওপৰত ৰাখোঁ যেন তলত ভুচিও পাৰিব লগা হয় আৰু লাইটৰ ব্যৱস্থাবিলাকো কৰি দিয়া হৈছে তেনেকৈ হাঁহ কুকুৰা কৈ ব্ৰইলাৰটো অকণমান বেছি যত্ন ল'ব লগা হয় কাৰণ কেলৈ লোকেল কুকুৰা হাঁহৰ লগত ইমান যত্ন ল'ব লগা নহয় বাৰু কিন্তু ব্ৰইলাৰ লগত বহুত ল'ব লগা হৈছে ব্ৰইলাৰ গঁৰালটো ওপৰৰবিলাকো বাঁহৰে দিয়া আছে বাৰু খুটা চুটাবিলাক বাঁহৰে বনাইছোঁ আৰু চাঙকেইখন অলপ ওখ ওখ কৰি দিছোঁ তলটো চাফা কৰিবলৈ খুব সুবিধা হয় আৰু তেনেকৈয়ে কৰিছোঁ

ব্ৰইলাৰ গঁৰালৰ ছাইডৰবিলাক বাঁহেৰে দিছোঁ বতাহটো ওলোৱা সোমোৱা কৰি থাকিবলৈ সুবিধা হয় গতিকে বাঁহে বেছি ব্যৱহাৰ কৰা হৈছে লোকেল কুকুৰা গঁৰালটো তেনেকৈ বাঁহৰে বেৰ ওপৰৰখন ক'লোৱেই নহয় টকৌপাত লগাইছোঁ বুলি কিন্তু ব্ৰইলাৰ গঁৰালতো মই টকৌপাতেই ব্যৱহাৰ কৰিছোঁ বাৰু কৰি মেলি তেনেকৈ কৰিছোঁ

হাঁহবোৰ কিন্তু মাটিতেই ৰাখিছোঁ